আমাৰ মাতিয়া নন্দেশ্বৰ পীঠ নন্দেশ্বৰ পাহাৰ নন্দেশ্বৰ মহাদেৱৰ মন্দিৰ আছে আৰু তাত পূজা অৰ্চনা কৰা হয় আৰু তাত বহুতো লোক আহে শিৱৰাত্ৰি পূজা কৰে আৰু তেনেকৈ ধৰক আৰু শ্ৰীচূৰ্য পাহাৰ আছে শ্ৰীচূৰ্য পাহাৰ আমাৰ তেত্ৰিছ কুটি দেৱ দেৱতাৰে ভৰা আছে আৰু